এই মই এনে আছো এতিয়া আৰু

অঁ অঁ মই নিজে বনাইছিলোঁ অঁ অঁ

হ'ব লৈ আনিবা মই বনাই দিম অঁ তুমি হেৰি কৰিবা জলকীয়াখিনি শুকুৱাই লৈ আনিবা বৈয়াম লৈ আহিবা আৰু বগা সৰিয়হ অলপমান লৈ আহিবা আৰু জিৰা গুৰি তেনেকৈ মোৰ ভাগৰো আছে বাৰু কিছুমান মিলাই দিম আৰু তোমাক আৰু মিঠাতেল লাগিব সেই কিটা লৈ আনিবা মই বনাই দিম মই আৰু মানিলেহে আকৌ ভৰাই দিব পাৰিম অঁ সেই বস্তু কিটা বৈয়াম তেল তেনেকে সেইখিনি লৈ আহিবা আৰু যিখিনি ক'লো